মই সাধাৰণতে শীতকালত ভ্ৰমণ কৰাটো পছন্দ কৰিম শীত ঋতুটো মোৰ আচলতে মোৰ খুবেই প্ৰিয় আৰু শীতকালত বিশেষকৈ বৰষুণৰ পৰিমাণটো কম হয় যাৰ কাৰণে ভ্ৰমণ কৰিবলৈ খুবেই সুবিধা হয় আৰু শীত কালত যিহেতু খোৱা বোৱা বস্তুসমূহো খুব ভৰপূৰ পৰিমাণে বজাৰত পোৱা যায় গতিকে আমি সহজতেই খাদ্য সামগ্ৰীসমূহো পাওঁ আৰু শীত কালত বিভিন্ন ধৰণৰ সুবিধা হয় যিহেতু শীত কালতেই মানুহখিনিও ফুৰিবলে যায় গতিকে যিসমূহ ট্ৰেভেল এজেঞ্চি হওক বা কেব এজেঞ্চি হওক সেইসমূহেও বিভিন্ন ধৰণৰ অফাৰো প্ৰদান কৰে তেওঁলোকে বিভিন্ন ধৰণৰ অফাৰ দিয়ে আজি যদি আমি এৰোপ্লেনৰো বিভিন্ন ধৰণৰ অফাৰ বা ট্ৰেইনৰো বিভিন্ন ধৰণৰ অফাৰ আমি সেই সময়ত দেখিবলৈ পাওঁ যিহেতু শীত কালটি বিশেষকৈ ফুৰাৰ কাৰণেই উপযোগী বুলি কোৱা হয় গতিকে সেইসময়ত আৰু যিসমূহ অভয়াৰণ্য আছে সেইসমূহো মুকলি কৰি দিয়া হয় জীৱ জন্তুসমূহ চাবলৈ ৱাইল্ডলাইফ চেংচ্যুৱেৰীসমূহো মুুকলি কৰি দিয়া হয় সেইসময়তে আৰু সেই সময়ত সেইসমূহ পৰিদৰ্শন কৰিব পাৰি তদুপৰি গৰম দিন যদি হয় তেতিয়াহ'লে আমি আচলতে আমাৰ শৰীৰৰ অৱস্থাটি খুব ভাল হৈ নাথাকে বৰষুণো দিয়ে সেই সময়ত গতিকে শীত কালত তেনেকুৱা একো অসুবিধা নাই যদি আমি মন্দিৰ আদি ট্ৰেভেল কৰিবলৈও যাওঁ তেতিয়াহ'লেও আমি আচলতে সুন্দৰকৈ যাব পাৰোঁ তাত আমি কোনো অসুবিধাৰ সন্মুখীন নহওঁ আমি আচলতে লাইন যদি পাতিব লগীয়া হয় দীঘলীয়াকৈ গতিকে সেইসমূহ আমি পাতিব পাৰোঁ কাৰণ গৰমৰ কাৰণে আচলতে অসুবিধা হয় কিন্তু ঠাণ্ডা দিনত আমি সহজতে সেইসমূহ আমি কৰিব পাৰোঁ আৰু সেইকাৰণে মোৰ আচলতে শীতকালটি খুবেই প্ৰিয় ফুৰাৰ ক্ষেত্ৰত